কি খবৰ মোৰ ভালেই আৰু এই এনেই আছোঁ তুমি এই আছোঁ ঘৰতে এনেই কি কিবা কিবি কৰি নাই নাই এই কৰা নাই তেনেকৈ তুমি ক'ত থাকা আজিকালি অঁ অঁ লগে নোপোৱা হ'লো আজিকালি অঁ অঁ অঁ ভালেই তোমালোকৰ ভালনে

যাব লাগিব যাব লাগিব হেৰি এই লেতেকুপুখুৰী এদিন যাওঁ ওলোৱা

অঁ হয় হয় মইও তাকে বোলোঁ তোমাকে কওঁচোন ভাল আছিলে আকৌ তাকে তুমি কেতিয়া কৰিবা বা পৰা হ'ব এ প্ৰাইভেট গাড়ীতে যাম নহ্ ভাল হ'ব টাইম অলপ অলপ লৈ যাব পৰা হ'ব ভালকৈ ফুৰিব পৰা হ'ব

জানিব পৰা যাব ভাল হ'ব ভাল হ'ব তাকে নেক্সট উইকতে গুছি যাম নহ্ অঁ আছে যাম তেতিয়া নাই ডাৰেক্ট ফিক্স আৰু যাম গুছি যাম অঁ অঁ যাম যাম যাম আবেলি আবেলি যাব লাগিব অঁ মই ইয়াৰ পৰা গুছি যাম তেতিয়া দুইটা একেলগতে গুছি যাব পাৰিম

অঁ অঁ তাকে লৈ যাব লাগিব ভাল লাগে ভাল লাগে তাকে যাব লাগিব বহুত দিন

এই বহু দিন হ'ল লগ নাই পোৱা নহয় অঁ মই সেই মানুহজনীলৈ মনত পৰি থাকে খালী লগেই নোপোৱা হ'লো স্কুলৰ পৰা অহা পিছৰ পৰা এতিয়া অঁ সেইটোৱে

ওলাব ওলাব যাম এদিন টান টান

তাকে বাৰু ফাষ্টত আমি হেৰিয়ালৈ গৈ লওঁঁ লেটেকুপুখুৰী তাৰপৰা আমি তাত যাম ছাৰহঁতৰ তালৈ হ'ল হ'ল তাৰপিছত পৰা লগ পোৱাই নাই

অঁ ময়ো শুনিছিলোঁ পায় অঁ তাকে বেমাৰৰ খবৰ লোৱাও হ'ব ছাৰহঁতৰ ওচৰলৈও যোৱা হ'ব ভাল হ'ব আহি লও অঁ তাৰপিছত এদিন যাম আমি আকৌ এনেকৈ প্লেন কৰি

মন মন গৈয়ে থাকে আৰু যাবলৈ পালেতো ভালেই

ভিটামিন হয় আজি দুবছৰমান হ'ল নহ্ আৰু সেই আজিকালি বেমাৰ আজাৰ হৈয়ে থাকে যে মানুহবিলাক মানে সেইটো কাৰণে ডেমেজ হৈ গৈছে

তাকে পায় যাব লাগিব এপাক খানা এটা বেয়া নহয় মোৰ এই বন্ধ বাৰ এটা ল'ব লাগে তেতিয়ায গোটেইকেইটা লগ হ'ব পাৰিম অঁ অঁ সেইটো হয়

ছাৰকো ক'বা তেতিয়া ভাল হ'ব অঁ সেইটোও বেয়া নহয় গোটেইকেইটা গ'লে ভালো লাগিব

সেইটোও বেয়া নহয় অঁ অঁ ঠিক আছে মই কৰিম বাৰু তুমি ছাৰৰ লগত এই ফোন কৰিবা ফোন কৰি ভালকে কথাটো পাতি ল'বা যে আমি এনেকৈ যাওঁ বুলি ভাবিছোঁ আপুনিও লগতে যাম যাবলৈ ভাল লাগিব আমিও ভাল লাগিব ছাৰৰ লগ পালে

অঁ ঠিক আছে কৰিবা

তেনেকেই ভাল হ'ব ভাল হয় আৰু

গোটেইকেইজন গ'লে তেনেকৈ গ'লে ভাল হ'ব পাতি লোৱা পাতি লোৱা হ'ব হ'ব এই এনেও এনেকৈ ক'লে সব যাব ওলাবই

ভালেই কৰিলা অঁ হ'ব দিয়া ঠিক আছে